মই ভাবোঁ যে মোৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে মই বহুত বেছি আত্মবিশ্ৱাসী আৰু মোৰ দুৰ্বলতা হৈছে কেতিয়াবা কিছু কিছু সময়ত মই খুব আৱেগিক হৈ পৰোঁ